কিন্তু চোলাটোৰ ছাইজ মই দিয়া মতে অহা নাই অকণমান চোলাটো সৰু হৈ গৈছে অলপ টাইট লাগিছে চোলাটো সেই কাৰণে ৰিটাৰ্ণ কৰি ৰিটাৰ্ণ কৰিব লাগিব